আকৰ্ষণীয় বুলি ক'বলৈ বহুত কথাই আছে এতিয়া ধৰক নিজৰ ভাষাটো সদায় আকৰ্ষণীয় হয় ক'ব গ'লে আৰু কি হয় আকৰ্ষণীয় বুলি কেতিয়া কম মই যেতিয়া বাহিৰৰ মানুহখিনিয়েও ভাল পায় এতিয়া বাহিৰৰ মানুহখিনি কি ভাল পাই ক'বলৈ সহজ বুলি কয় ধৰক বাকী ভাষাৰ যিকোনো হওক ইং ফৰেনৰ পৰা আহিলেও যিখিনি বিদেশৰ পৰা আহে তেওঁলোকেও এতিয়া ক'বলৈ সুবিধা পাই সহজ পাই অসমীয়া ভাষাটো ঠিক তেনেদৰে যিখিনি অসম ভাৰতৰে বিভিন্ন মানুহ বা অসমত থকা যিখিনি অনা অসমীয়া মানুহ তেওঁলোকেও ধৰক ক'বলৈও অলপ ভাল পাই আকৰ্ষণীয় হয় শব্দবিলাক শুৱলা হয় অসমীয়া ভাষাটো কৈয়ে এনেখন শুৱলা এনেখন সুফলা অসমৰ কথাই কৈ আছো গতিকে সেই আকৰ্ষণীয় বুলি সেই ভাষাটো ধৰক মিঠা খুব আৰু সংস্কৃতৰ নিচিনাই ক'বলৈ যিহেতু সংস্কৃতৰ এটা ৰূপ হয় গতিকে সংস্কৃতৰ লগত যিখিনি একে মিল আছে গতিকে এইটো ভাষাৰ লগতো এইখিনি মিল থাকিব সংস্কৃতৰ সংস্কৃত যিটো শুৱলা বা সংস্কৃতৰ পৰা যিখিনি লোৱা হৈছে বেলেগ ভাষাবিলাক শুৱলা অসমীয়া ভাষাটো সেইটো ধৰণে শুৱলা বৈশিষ্ট্য় বুলি ক'লে সেইটোৱেই আৰু সেইখিনিতে পৰিব আৰু বাকী ধৰক শব্দ বহুতখিনি আছে বা এনেকৈ উচ্চাৰণবিলাকো আছে ঠিক মতে